অঁ কি কৰিছ ঘৰতে ঘৰতে ঘৰ মইও আছোঁ এই ঘৰতে আছ নে কি অঁ এই আবেলি সময়ত হেৰি তই জয়সাগৰ পুখুৰী পাৰৰ ওচৰলৈ যাম যাবিনি অঁ হয় আবেলি চাৰিটামান বজাত অঁ অলপ খোজ কাঢ়িম অঁ অলপ খোজ কাঢ়িম আৰু ৰখি ৰখি হ'ল ভযৰি হাতবোৰ হেৰি হৈছে অলপ খোজ কাঢ়িলেও অকণ স্বাস্থ্যটোও ভাল হ'ব হয়নে বাৰু কিমান বহি থাকিবি ঘৰতে তোৰ কিবা কাম আছিলেনি আকৌ ঠিক আছে তই তোৰ লগতে যাম মই তালৈ দু তই আহিবি তোৰ দুয়োটাই একেলগে যাম চাৰিটা বজাত অঁ হেৰি আৰু চুটোক লগ ধৰিছিলিনি এই ডিব্ৰুগড় গৈছে এই তিনিটা আমি যোৱাহেঁতেন ভাল লাগিলেহেঁতেন তেতিয়া অলপ বহুত কথা পাতিলোহেঁতেন বহুত দিন লগো পোৱা নাই অঁ ঠিক আছে তেতিয়াহ'লে হেৰি পাৰিলে হেৰি এই এই ঠিক আছে তই ওলাবি তেতিয়াহ'লে আমি হ'ব ঠিক আছে অঁ হ'ব অঁ ঠিক আছে আহিবি অঁ